আমি জন্তুবোৰক নিৰাপদে ৰাখিবলৈ হ'লে প্ৰথমতে নিৰ্দিষ্ট ঘৰ আৰু পৰিষ্কাৰ ঠাইৰ দৰকাৰ হয় বিশেষকৈ আমি গৰু পুহোঁ গৰু ছাগলী এই ধৰণৰ জন্তু গৰু গোহালিৰ আমি চাৰিওফালে কি কৰোঁ বেৰা দিওঁ যাতে যাতে মৌ মাখিয়ে পৰা ৰক্ষা পাবলৈ এখন আঁঠুৱা তৰি দিয়া হয় গৰুক আমি ভাল ধৰণে ঘাঁহ পানী খেৰ দানা তুহঁগুৰি পছলা আদি খাদ্যৰ যতন লওঁ গৰু আমি যদি বেছি ৰ'দ দিয়ে তেতিয়া আমি গছৰ ছাঁত আনি বান্ধোহি আৰু অধিক বৰষুণ হ'লেও আমি ঘৰলৈ গৰু আনি নিৰ্দিষ্ট পানী নপৰা ঠাইত ৰাখোঁ ঠিক তেনেকৈ আমি ছাগলীৰ কাৰণেও ওখ চাংঘৰ ব্যৱহাৰ কৰোঁ ছাগলীয়ে ছাগলীৰ যিবিলাক মল মূত্ৰ সেইবোৰ চাঙঘৰৰ যাতে তলত পৰে যাতে চাঙখন পৰিষ্কাৰ হৈ থাকে থকা ঠাইডোখৰ আৰু তলৰ ঠাইবোৰ আমি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখোঁ ইয়াৰ উপৰিও আমি ছাগলীবোৰক মহ মাখি আদিৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা আৰু মহৰ ধূপ কচুৱা আৰু আমি ধোঁৱাও দি ধোঁৱাও দিওঁ ছাগলীক আমি ঘাঁহ খোওৱাৰ উপৰিও গছৰ পাত লতা আকৌ বিভিন্ন শাক পাচলি পাত দানা আদি আহাৰো খোৱাওঁ বৰষুণ যদি বেছি হয় তেতিয়া ছাগলী আমি আনি বৰষুণত তিতিবলৈ নিদিওঁ আমি ছাগলী আনি ঘৰত বৰষুণ নপৰাকৈ ৰাখোঁ আৰু ৰ'দতো তেনেকৈ বেছি যদি অতিৰিক্ত ৰ'দ হয় তেতিয়াও আমি কি কৰোঁ গছৰ ছাঁত আনি ছাগলীবিলাক বান্ধি থওঁহি আহাৰ দিপিনি আমি ধুনীয়াকৈ ছাগলী প্ৰতিপালন কৰোঁ আমি প্ৰতিটো জন্তুৱে গৰু ছাগলী আমি যিমান পুহিছোঁ বা যি কৰিছোঁ এইবিলাক আমি মানে যত্ন লওঁ যাতে গৰু ছাগলীবিলাক শকত আৱত হৈ থাকে যাতে আমি গৰু ছাগলী বেচিলেও আমি দুটকা সৰহকৈ পাওঁ আমি সেইটো লৈ আমি গৰু মানে কি হয় বহুত প্ৰতিপালন কৰি আমি ৰাখোঁ যাতে বেমাৰ আজাৰ নহয় গৰুৰ ছাগলীৰ আমি ভেকচিন ব্যৱহাৰ কৰোঁ ডাক্টৰৰ পৰামৰ্শ লওঁ যদি আজি এটা গৰু বা ছাগলীৰ কিবা হয় আমাৰ ওচৰৰ পশুসেৱা চিকিৎসালয় আছে আমি তালৈ গৈ ডাক্টৰৰ সৈতি আমি পৰামৰ্শ কৰোঁ তেওঁলোকে আমাক বহুত দিহা পৰামৰ্শ দিয়ে কাৰণ

তেওঁলোকে আমাক কিছুমান ভিটামিন দিয়ে মানে যি ভিটামিনে আমাৰ গৰু ছাগলীবিলাক সবল কৰি উঠে তুলিব পাৰে আৰু যদি কেনেবাকৈ আমাৰ গৰু ছাগলীৰ বেমাৰ আজাৰ হয় আমি তেখেতলোকক ফোন কৰোঁ তেখেতলোক আহি আমাৰ গৰু ছাগলী ঔষধ পাতি ইনজেকছন আমাক দি দি যায়হি আমি বইলাৰ পুহোঁ বইলাৰ ইয়াৰ লগতে বইলাৰবিলাক আমি মানে প্ৰথমতে তেওঁলোকক দানা ঘৰ এটা ধুনীয়া ডাঙৰকৈ আমি ঘৰ বনাওঁ যাতে তেওঁলোকৰ ঠেক ঠোক নহয় আহল বহলকৈ চৰিব পাৰে ঘৰটোত আমি তেনেকৈ আমি বইলাৰৰ কাৰণে দানা ব্যৱহাৰ কৰোঁ তেওঁলোকে জাৰ জাৰৰ দিনত আমি কি কৰোঁ গৰমৰ তাপ পাবৰ কাৰণে আমি শীতৰ ব্যৱহাৰ ব্যৱস্থা কৰোঁ আকৌ গৰম দিনত আমি ফেনৰ ব্যৱহাৰ কৰোঁ যাতে কুকুৰাবিলাকে ঠাণ্ডাত ঠাণ্ডা পায় অধিকতৰ গৰম সহ্য কৰিব নোৱাৰে গতিকে আমি ফেনৰ ব্যৱহাৰ কৰোঁ আমি বইলাৰৰ উপৰিও আমি হাঁহ কুকুৰা পুহোঁ তেওঁলোককো আমি তেনেকৈয়ে হেৰি কৰোঁ বইলাৰ হাঁহ কুকুৰা আমি তেখেতলোকক উপযুক্ত খাদ্য দানা পানী ব্যৱহাৰ কৰোঁ দিওঁ যাতে কুকুৰাবিলাকেও ভাল ধৰণে কুকুৰাবিলাক ভাল ধৰণে সোনকালে ডাঙৰ হয় আমি তাৰে চিন্তা কৰোঁ যাতে আমি কেনেকৈ দুটকা পইচা আমি উপাৰ্জন কৰিব পাৰোঁ কুকুৰা বইলাৰৰ পৰা আমাৰ বইলাৰ কিমান সোনকালে ডাঙৰ হয় আমি তাৰে সদায় চিন্তা কৰোঁ কেনে তাৰ প্ৰতিপালন প্ৰতিপাল কৰোঁ এনেদৰে নিৰাপদে ৰাখোঁ